হাজৰিকা দা নেকি এ হাজৰিকা দা মোৰ অসুবিধা এটা হৈছে নহয় এই মই যে নতুন চহৰখন ইয়ালৈ আহিছোঁ আপুনিটো গম পায় অলপতে মই চিফ্ট কৰিছোঁ এ ইয়াত মোৰ এই আগতীয়াকৈ মানে এন পি এছ একাউণ্টটো অলপ আপডে'ট কৰিব লাগিছিল অঁ এই মানে কি কৰিব লাগিব নো আচলতে এই এন পি এছ একাউণ্টটোৰ কাৰণে ন এহ্ কথাটো হৈছে যে এই আঁ ঠিকনাটো মোৰ এতিয়া নতুন ঠিকনাটো তাত আপডে'ট কৰিব লাগিব নহয় হয় হয় আপুনি অকণমান লিখিব নেকি বাৰু অঁ লিখি লওকচোন নিতুল বৰা কেয়াৰ অফ এল বৰা অঁ চানমাৰি ৱাৰ্ড নম্বৰ ত টেন অঁ গোলাঘাট অসম সাত আঠ পাঁচ ছয় দুই দুই অঁ লিখিলে ন আকৌ এবাৰ ক'ব লাগিব নি বাৰু অঁ কথাটো হৈছে যে আপুনি এই বস্তুটো চাওক কাৰণ কথাটো হৈছে এন পি এছ টো যেতিয়া আপডে'ট মই কৰিব নোৱাৰো অকণমান অসুবিধা হৈ যাব মানে মোৰ আঁ বুজি পাইছে নিশ্চয় আপুনি হয় হয় এ ভেৰিফিকেশ্যনৰ কাৰণে এই ঠিকনাটো দিয়াৰ পিছত কোনোবা আহিবনে নে মেলে মে কি হ'ব ব্যৱস্থাটো অঁ মানে কথাটো এইটো আপোনালোকৰ অনলাইন ভেৰিফিকেশ্যন হ'ব ন অঁ অঁ মই মানে এ মোৰ নেটতো আপডে'ট কৰি দিব লাগিব নেকি মোবাইল ট্ৰেকিং হ'ব নেকি কথাটো ঠিক আছে আপুনি কৰি দিয়কচোন মই বিশেষটো এইবিলাক কথা নাজানো আপুনি থাকোঁতে ইমান চিন্তা নকৰো আৰু আপুনি থাকিলেনো মই কিয় ভাবিব লাগে গগৈ দা আহিব দেই মানে কথাটো হৈছে হ'ব আৰু বাকীছোৱা হ'ব দিয়কচোন এ যিমান সোনকালে হয় কাৰণ মোক মানে প্ৰব্লেম আছে সেই প্ৰব্লেমখিনি মানে এটা এটাকৈ শ্বৰ্ট আউট কৰি যাওঁ বুলি ভাবিছো আৰু যিমান পাৰে চেষ্টা কৰক কিবা আৰু অন্য মোৰ পৰা ডকুমেণ্টছ লাগিব নেকি বাৰু হয় আধাৰ আধাৰটো আছে অঁ পেন কাৰ্ড আছে বেংক একাউণ্টটো আছেই অঁ আৰু কিবা লাগিব নেকি ফটো লাগিব ন ফটো কেই কপি লাগিব মানে আৰু আগলৈ নমিনি ফটো কি এইবিলাকত প্ৰয়োজন আছে নেকি অহ্ নাই ন ঠিক আছে বাৰু আপুনি যিমান পাৰে খৰতকীয়াকৈ মোক দিবলৈ চেষ্টা কৰিব থে থেংক ইউ থেংক ইউ থেংক ইউ আপোনাৰ তাত যে আছে বেংকতে যে আমাৰ অচ্যুত লহকৰ বুলি এজন আছে এই তেওঁৰ হতুৱাই আপুনি দি দিয়াব পাৰিব নেকি মই ডকুমেণ্টছখিনি যদি হাৰ্ড কপিটো মই তেওঁৰ হাতত দি দিওঁ কথাটো হ'ব নে বাৰু অঁ ঠিক আছে মই মানে তেওঁৰ হাততে দি দিবলৈ চেষ্টা কৰিম আঁ তেওঁৰ হাততে দি দিলে আপুনি নিশ্চয় পাবই যেন নাই নাই আমাৰ ফালৰ আমাৰ ফালৰ হয় হয় আমাৰ ফালৰে গতিকে তেওঁৰ হাতত যদি মই দি দিওঁ এইটো কালিলৈ আপুনি হাৰ্ড কপিটো পালে মোক কালিলৈ ভিতৰত কৰি দিব পাৰিব বাৰু অহ্ অহ্ ঠিক আছে ঠিক আছে ঠিক আছে অঁ আপুনি কৰি শেষ হ'লে মোক জনাব ধন্যবাদ ধন্যবাদ ঠিক আছে দিয়ক থেংক ইউ